মই কিনা পৰ্দাখিনিৰ নিগেটিভ অভিজ্ঞতা হ'ল কি পৰ্দাবোৰ খুবেই দামী তাৰোপৰি পৰ্দাবোৰ খুলি ধোৱাটোৰ যিটো ব্যৱস্থা কৰিব লাগে সেইটো অত্যন্ত কষ্টকৰ